ঘৰ জ্বৰ চৰ্দি আদি ধৰণৰ বতৰৰ যিবোৰ আমাৰ ৰোগ আছে সেই ৰোগবোৰ যদি আমাৰ ঘৰত নিৰাময় কৰিবলগীয়া হয় তেতিয়াহ'লে চিকিৎসাৰ ঘৰুৱা চিকিৎসাসমূহ এনেধৰণৰ প্ৰথমতে আমি ঘৰৰ ঘৰৰ ফালৰ পৰা গৰম পানীত সকলো হাত মুখ ধুই ধুব লাগে তাৰোপৰিও আমি আদা বা জালুক দিয়া গৰম পানী বা সেইবোৰ আমি খাব লাগে ইয়াৰ উপৰিও আমি জুই সেকি জুইৰ সেক দিব পাৰোঁ আমাৰ যিটো মাষ্টাৰ্ড অইল মিঠাতেলৰ আমি মালিচ কৰিলেও আমি ঘৰুৱাভাৱে বা প্ৰাথমিকভাৱে জ্বৰ চৰ্দি আদি ধৰণৰ হোৱা বতৰৰ যিবোৰ ৰোগ সেইবোৰ আমি নিৰাময় কৰাত সক্ষম হ'ব পাৰোঁ